আমাৰ অঞ্চলত কিমানজন ডাক্তৰ আছে সেই কথাষাৰ একক সংখ্যাত কৈ দিব পৰা নাযায় আৰু স্বাস্থ্যসেৱা কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিব পৰাকৈ পৰ্য্য়াপ্ত শিক্ষানু প্ৰতিষ্ঠান আছে যদিও যদিও মই ভাবোঁ উপযুক্ত শিক্ষা প্ৰতিষ্ঠান নাই আৰু আমাৰ যিসকল আমাৰ অঞ্চলৰ যিসকল নাৰ্ছ সেই নাৰ্ছসকলে বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰিছে